খেলবোৰ খেলিলে মানুহৰ মানসিক দেহা অৰ্থাৎ স্বাস্থ্য সাধাৰণ বহু ভাল হৈ থাকে মানুহ বহুখিনি ষ্টেমিনা স্বাস্থ্য বহুত ভাল হৈ থাকে লগতে মানুহৰ বেমাৰ আজাৰ ইমান সহজে নহয় আৰু বিভিন্ন ধৰণৰ লোক আদিবোৰক লগ পায় কথা বতৰা কমিউনিকেট হয় মানুহ আনন্দিত হৈ পৰে লগতে কিছুমান খেল বিজয়ী হৈ মানুহ আনন্দিত হৈ পৰে তাৰ পিছত খেল খেলিলে মানুহৰ উন্নতি সাধন হয় খেলতো চ' অসম চৰকাৰৰ ফালৰপৰাও খেলো ইণ্ডিয়া ল'ন্স কৰা হৈছে সেইবাবে খেলৰ ওপৰতো মানুহে ধ্যান দিয়া ন'টিছ কৰাতো উচিত খেলেও আমাক বহুখিনি দিব পাৰে